সৰুকালত ভ্ৰমণৰ এক স্মৃতি হৈছে মই মাঁ দেউতাৰ লগত সৰুতে শিৱসাগৰ চাবলৈ গৈছিলোঁ শিৱসাগৰত ৰংঘৰ কাৰেংঘৰ তলাতল ঘৰ জয়সাগৰ শিৱসাগৰ এই পুখুৰী দেখিছিলোঁ তাত আহোম ৰজাৰ

বস্তু বহুত ঐতিহ্যপূৰ্ণ পুৰণিৰ বস্তু দেখা পাইছিলোঁ আৰু সৰুকালত ভ্ৰমণৰ মোৰ বহুতো স্মৃতি আছে তাৰে ভিতৰত মাজুলীৰ সত্ৰ চাবলৈ যোৱা মাজুলীত আউনীআটি সত্ৰ কমলাবাৰী সত্ৰ এই সত্ৰসমুহ চাবলৈ গৈছিলোঁ এবাৰ তাত ভাওনা পতা ভাওনা চাবলৈ গৈছিলোঁ সেই ভাওনা চাই বহুত ভাল লাগিছিল আৰু এবাৰ ভ্ৰমণৰ স্মৃতি হৈছে গুৱাহাটীলৈ মই সৰুতে গৈছিলোঁ গুৱাহাটীত থকা কলাক্ষেত্ৰ নীলাচল পাহাৰত থকা কামাখ্যা মন্দিৰ চাবলৈ গৈছিলোঁ